মই ৰান্ধিবলৈ ভালপোৱা খাদ্যসমূহৰ ভিতৰত মই উত্তৰ ভাৰতীয় খাদ্য ৰান্ধি বেছি ভালপাওঁ মই এগৰাকী উত্তৰ ভাৰতীয় নাগৰিক উত্তৰ পূব ভাৰতীয় নাগৰিক হিচাপে বসবাস কৰোঁ যিহেতু মোৰ বাবে উত্তৰ ভাৰতীয় খা খাদ্য ৰন্ধাটো দক্ষিণ ভাৰতীয় খাদ্যতকৈ বেছি সহজ হয় আৰু উ নিজৰ ঠাইখনৰ খাদ্য ৰান্ধি আনক খোৱাবলৈ মই বেছি আগ্ৰহ প্ৰকাশ কৰোঁ সেয়েহে উত্তৰ ভাৰতীয় খাদ্যসমূহৰ ভিতৰত মই যিবোৰ থলুৱা খাদ্য ঠাইখনত পোৱা যায় ভাত দাইল ৰুটি এইসমূহ খাদ্য ৰান্ধি মই বেছি ভালপাওঁ